মই দেলহিত যাম ৰাতি তিনটামান বজাত যাই পাম তাত মই যাই পাই কেব বা অট কিবা গাড়ী পাম নিকি ধৰক তিনটামান বাজিব না অলপ দেৰি দেৰি হৈ যাব মো এইফালে